আমি স্কুলৰ লগৰখিনি যিহেতু সব এতিয়া লগতে নপঢ়ো চবৰে বেলেগ বেলেগ কলেজ সেইকাৰণে আমি প্ৰায় আগৰ দৰে লগ পোৱা নহয় কিন্তু এতিয়া যিহেতু ডিচেম্বৰ মাহ আহিছে সকলোৰে চূড়ান্ত পৰীক্ষাসমূহ সমাপ্ত হৈছে সেইটো কাৰণে আমি সকলোৱে এদিন ডিচেম্বৰতে এনেকৈ ডিচেম্বৰ দহ তাৰিখে সকলো ওচৰতে শিমলগুৰিত লগ হৈছিলোঁ লগতে সকলো অহা নাছিল ক'ব গ'লে কিন্তু আমি মুঠতে পাঁচজন এনেকৈ গোট খাইছিলোঁ পাঁচজন অহ ছ'ৰী ছয়জন গোট খাইছিলোঁ ছয়জন গোট খাই আমি এনেকৈ গধূলি বেলিকে আমি এনেকৈ ফুচকা খাই এনেকৈ কথা পাতি আছিলোঁ পতাৰ মাজতে এজনে উলিয়ালে যে এনেকৈ ক'ৰবাত বাইক ৰাইড যাওঁগৈ বুলি তাৰপিছত আমি সকলোৱে ভাবিলোঁ অঁ এইটো এটা ভাল প্লেন যাব পাৰি এনেকৈ তাৰপাছত আমি ক'লৈ যাওঁ কি কথা সেইবিলাক আলোচনা কৰিলোঁ সকলো মাজত আলোচনা কৰি সকলোৰে মত মিলা নাছিল কিছুমানে কৈছিল দাৰ্জিলিং যাওঁ কিছুমানে কৈছিল অৰুণাচল প্ৰদেশ যাওঁ কিছুমান কৈছে শ্বিলং যাওঁ এনেকৈ কৰি অলপ সকলোৰে মাজত অলপ কনফিউজন আছিল সেইকাৰণে সকলো ঘৰত গৈ সকলোৱে এনেকৈ ৰাতিকৈ ফোন কৰিবি এনে কথা পাতিম ক'লৈ যাম তাৰ ঘৰলৈ আহি সকলোৱে এনেকৈ কনফাৰেঞ্চ কল লগালোঁ কনফাৰেঞ্চ কল লগাই সকলোৰে মাজত বহুত মানে চবৰে মত বেলেগ বেলেগ কাৰো মত নিমিলেই সেইটো কাৰণে সকলোৱে মিলি এটা ডিচিশ্যন ল'লোঁ চবে মিলি এটা ভ'টিং ছিষ্টেম কৰিলোঁ ছয়জনৰ মাজত ভ'টিং ছিষ্টেম কৰি এনেকৈ ফলাফলটো ওলাল যে চাৰিজনে শ্বিলং যাব বিচাৰে লাষ্টত গৈ কিন্তু বাকী দুজনে অৰুণাচল প্রদেশ যাব বিচাৰে সেইটো কাৰণে যিহেতু যিফালে বেছি আছিল সেই ঠাইলৈকে আমি যোৱাৰ কথা ভাবিলোঁ তেওঁ সকলোৱে আমি মিলি শ্বিলং যোৱাৰ এটা প্লেন বনালোঁ শ্বিলং যোৱা প্লেনটো আমি বিশ তাৰিখলৈ ৰাখিছিলোঁ বিছ ডিচেম্বৰত কিন্তু বিছ তাৰিখৰ দিনা গৈ মেলি সকলোৰে কিছুমান অসুবিধাৰ কাৰণে যোৱা নহ'ল বিছ তাৰিখে সেইকাৰণে আমি প্লেনটো পুনৰ সাতাইছ ডিচেম্বৰলৈ এনেকৈ প'ষ্টপ'ন কৰিছিলোঁ সাতাইছ তাৰপিছত সাতাইছ ডিচেম্বৰ দিনা সকলোৱে এনেকৈ লগ হ'লোঁ প্লেনৰ মতে কাম সকলোৱে আমি ছয়জন আছিলোঁ যিহেতু ছয়জনৰ কাৰণে আমি তিনিখন বাইক লৈ আহিছিলোঁ বাইক তিনিখনত প্ৰত্যেকখনত দুজন দুজনকৈ বহি এনেকৈ সলনি কৰি কৰি চলোৱাৰ ব্যৱস্থা কৰিছিলোঁ আমি সকলোৱে নিজৰ লগত গাড়ীৰ কাগজ পত্ৰ সকলোৱে এটা এটাকৈ হেলমেট বেগ নিজৰ লাগতীয়াল বস্তুবিলাক ল'বৰ কাৰণে বেগ সকলোৱে এনেকৈ লৈ মেলি আমি তাৰপৰা শিমলগুৰি পৰা এনেকৈ গোটেইকেইজন একেলগতে ৰাওনা হ'লোঁ শ্বিলঙৰ দিশে তাৰপাছত আমি গৈ পোনপ্ৰথমে যোৰহাটত ৰখিছিলোঁ যোৰহাটত ৰখি সকলোৱে কিবাকিবি খালোঁ যিহেতু সবৰে ভোক লাগিছিল খালোঁ মেলিলোঁ অলপ অলপ জিৰণি ল'লোঁ জিৰণি লৈ পুনৰ আমি বাইক ৰাইডত গ'লোঁ গৈ গৈ গৈ আমি পুনৰ আমি গৈ একদম গুৱাহাটীত গৈ ৰখিলোঁ গৈ গুৱাহাটীত ৰখি আমি যিহেতু আমি গুৱাহাটীত আমি গুৱাহাটী পাওঁ মানে অলপ আন্ধাৰো হৈছিল সেইটো কাৰণে আমি গুৱাহাটীত সেই আজি থাকি দিয়াৰ কথাই ভাবিলোঁ সেইদিনা তাৰপিছত সেইদিনা আমি গুৱাহাটীৰ পল্টনবজাৰত এটা ৰুম ৰুম হোটেল ৰুম লৈছিলোঁ গোটেইকেইজনৰ কাৰণে এটা ডাঙৰ হোটেল ৰুম লৈছিলোঁ ৰুমটোত আমি গোটেইকেইজন থাকিলোঁ ভাল লাগিল সেই ৰাতিটো চবেই মিলি সকলোৱে মিলি লগতে গান গান গালোঁ বহুতো স্কুলৰ দিনৰ কথা পাতিলোঁ এনেকৈ গোটেই ৰাতিটো বহুত ভালদৰে পাৰ হ'ল তাৰপাছত আমি ৰাতি দছটামান বজা দছটা এঘাৰটামান বজাত সকলোৱে শুই দিলোঁ শুই মেলি পিছদিনা আমি সকলোৱে উঠিছোঁ সকলোৱে মানে উঠা নাছিলোঁ দুজনমান জলদি উঠিছে যিহেতু কেইজনমানৰ দেৰিলৈকে শুই থকাৰ অভ্যাস সেইকাৰণে আমি বহুত জোৰ কৰি উঠাব লগা হ'ল তাতে ঠাণ্ডা দিন নুঠেহে নুঠে বহুত জোৰ কৰি উঠালোঁ সিহঁতক উঠাই মেলি তাৰপাছত সকলোৱে ছয় সাতমান বজাত সাৰ পালোঁ সকলোৱে উঠিলোঁ উঠি মেলি ব্ৰেকফাষ্ট কৰিলোঁ তাৰপাছত গা মূৰ ধুই সকলোৱে পুনৰ নটামান বজাত শ্বিলঙৰ দিশে ৰাওনা হ'লোঁ নটামান বজাত গৈ আমি আমি চাগে এক দুইমান বজাত আমি শ্বিলঙত শ্বিলং পাইছিলোঁগৈ শ্বিলং পাই সকলোৰে বহুত ফূৰ্তি মাজৰ ৰাইডটোৰ কথাটো আমি নকওঁৱে যাওঁতে আমাক ৰাস্তাত এনেকৈ পুলিচে ৰখাইছিল পুলিচে ৰখাই আমাৰ সকলো কাগজ পত্ৰ চালে কাগজ পত্ৰ চাই যিহেতু একো নাপালে সেইটো কাৰণে আমি পুনৰ যাব পুনৰ আকৌ নিজৰ দিশত গ'লোঁ আৰু গৈ থাকোঁতে ৰাস্তাতে এজনে কি কৰিলে এজনৰ সন্মুখত এটা কুকুৰ ওলাই দিছিলে সেইটো কাৰণে সি কুকুৰটোক খুন্দা মাৰি নিজেও পৰিলে কুকুৰটোকো দুখ পালে অলপ কিন্তু ভাল হ'ল যে সি বেছি দুখ নাপালে তাৰ হাত হাতখনত অলপ চাল চেলিলে আৰু পাছফালে বহি যোৱাটো তাকে তেনেদৰে ভৰি অলপ চাল চেলিলে বেছি দুখ নাপালে আকৌ আমি পুনৰ এনেকৈ নিজৰ যাত্ৰা আৰম্ভ কৰিলোঁ গৈ শ্বিলং পাই আমি শ্বিলঙৰ বহুত জেগা ফুৰিলোঁ উমিয়াম লেক চেৰাপুঞ্জী যেনেকৈ বহুত জেগা ফুৰিলোঁ বহুত ভাল লাগিল শ্বিলঙত তাৰ ৰাস্তাবিলাকো বহুত ভাল আছিল বাইক চলাবৰ কাৰণে বহুত ভাল লাগিল আৰু তাত আমি এদিন থাকিলোঁ এদিন থাকি মানে পিছদিনা থাকিলোঁ থাকি তাৰ পাছদিনা পুনৰ আমি ঘূৰি আহিলোঁ ঘূৰি আহি আমি পুনৰ গুৱাহাটীত ৰখিলোহি যিহেতু ভাগৰো আমাৰ বহুত লাগি আছিল গোটেইকেইজনৰ ভাগৰ লাগি আছিল কাৰণে গুৱাহাটীত ৰখিলো কিন্তু আমি এইবাৰ ঘূৰি আহোঁতে গুৱাহাটীত গুৱাহাটী নাথাকিলোঁ ৰখিলোঁ হয় গুৱাহাটীত ৰখি মেলি অলপ টাইম ৰখিলোঁ ৰখি মেলি কিবা কিবি খালোঁ মেলিলোঁ ক'ৰবাত সোমাই এনে গা পা ধুলোঁ গোটেইকেইজনে ধুই মেলি পুনৰ ঘৰৰ পিনে ৰাওনা হ'লোঁ আহি মেলি আমি এতিয়া কাজিৰঙাৰ ওচৰ পাইছোঁহি আৰু কাজিৰঙা ওচৰত পাওঁতে এজনে কৈছে যে বোল কাজিৰঙাত সোমাই যাওঁ বোলে তাকে ভাবিলোঁ বেয়া নহয় প্লেনটো সোমাই যাব পাৰি এনে গোটেইকেইজনে পুনৰ তাতে গৈ আহি কাজিৰঙাত সোমালোঁ কাজিৰঙাত সোমাই আমি এনেকৈ জীপৰ ছাফাৰী এনেকৈ ঘূৰিলোঁ তাৰপিছত বহুতো হাতী দেখিলোঁ গঁড় দেখিলোঁ এশিঙীয়া গড় গতিকে সেইটোও ভাল লাগিল তাৰপিছত তেনেদৰে চাই মেলি কিবাকিবি অলপ চলপ খায় আৰু সৰু সুৰাকৈ খাই মেলি পুনৰ আমি এনেকৈ বাইকত আকৌ আমাৰ ঘৰৰ ফালে ৰাওনা হ'লোঁ আহি আহি আহি আহি আকৌ আমি এনেকৈ যোৰহাটত সোমালো যোৰহাটত সোমাই যোৰহাটতো বহুত জেগা ঘূৰিলোঁ এনেকৈ নিমাটি ঘাট গলোঁ তাৰপাছত তাৰকাগৃহ চালোঁ এনেদৰে চুকাফা ক'লাক্ষেত্ৰ চালোঁ নতুনটো এনেদৰে চাই মেলি আকৌ অ' এটা কথা ক'ব আছিল যে গুৱাহাটীতো আমি বহুত মানে জেগা এনেকৈ ঘূৰিছিলোঁ এ তাত ৰখোঁতে এনেকৈ চিৰিয়াখানা শংকৰদেৱ কলাক্ষেত্ৰ এনেদৰে এইবিলাক জেগা ঘূৰিলোঁ কিবা কিবি তাৰপাছত যোৰহাটৰ পৰা পুনৰ আহি মেলি আমি শিৱসাগৰ পালোহি শিৱসাগৰ পাই শিৱসাগৰ পাই আকৌ কেইজনমানে ক'লে বোলে দিছাংমুখ যাওঁ ব'ল এতিয়া দিছাংমুখত যিহেতু পিকনিক এতিয়া পিকনিকৰ সময় হৈ আছে মানুহো হ'ব ভাল লাগিব দিছাংমুখ যাওঁ ব'ল এনেকৈ ক'লে কথাৰ মতে কাম কৰিলোঁ আমি চবেই গোটেইকেইজন দিছাংমুখৰ ফালে গ'লোঁ দিছাংমুখৰ ফালে দিচাংমুখলৈ গৈ আমি সকলোৱে তাত এনেকৈ এটা যিহেতু একো বস্তু নিয়া নাছিলোঁ আমি লগত সেইটো কাৰণে তাৰপৰা আমি গাহৰি এনেকৈ গাহৰি ষ্টিক পুৰি পুৰি থোৱা গাহৰি এনেকৈ ল'লোঁ পুৰি থোৱা গাহৰি ল'লোঁ তাৰপাছত কিবা কিবি এনেকৈ তাতে কিনিব পালে ভজা গাহৰি আছিলে সেইবোৰ খালোঁ তাৰপিছত আৰু কিবা কিবি আমি সকলোৱে চাব গ'লে চাই মদ এনেই অলপ অলপ খাই চাইছিলোঁ যিহেতু সেইটো মিচিংসকলৰ সেইটো খাদ্য হয় খাই চাওঁ নিচিনা লাগিল সেইকাৰণে সকলোৱে অলপ অলপ খালোঁ খাই মেলি তাতে অলপ দেৰি ৰখিলোঁ তাত জিৰালো তাত ছানছেটো বহুত ধুনীয়া আছিল ছানছাটো চালোঁ আমি অকলে তাত মানুহ বহুত হৈছিল সকলোৱে ইফালে সিফালে দেখিছো সবৰে গান চান বজাই পূৰা নাচ গান কৰি আছে সকলোৱে পিকনিক খাব আহিছে মানুহবোৰে বহুত ফুৰি গৈ আছিলে তাত ভাল লাগিলে আমিও অলপ চলপ ফূৰ্তি কৰিলোঁ মানুহৰ লগত এনেকৈ লগ হৈ যিহেতু আমি গান বজাবৰ কাৰণে একো বস্তু নিয়া নাছিলোঁ সেইকাৰণে আমি যোনটো জেগাত ৰখি আছিলোঁ সেই জেগাটোত ৰখোতে সেই জেগাটোৰ কাষতে মানে কেইজনমান ডেকা মানুহে এনেদৰে গান বজাই ফূৰ্তি কৰি আছিলে আমিও সিহঁতৰ লগতে গৈ মেলি ফূৰ্তি কৰিলোঁ নাচিলো বাগিলো সিহঁতেও আমাক অলপ কিবা কিবি খাব দিলে খালোঁ আমি তাৰপিছত তেনেকেই তাত ভাল লাগিলে আৰু তাৰপৰা আমি তাত যিহেতু আজিকালি চাৰিটা বজাৰ এনেকৈ মানে গুচি আহিলোঁ আৰু তাতে চাৰিটামান বজাতে গুচি আহিছিলোঁ আমি চাৰি পাঁচমান বজাত তাত এটা কথা কিন্তু দিছাংমুখৰ আজিকালি দলংখন পাৰ হ'বৰ কাৰণে দলংখন পাৰ হ'বৰ কাৰণে বাইকত পঞ্চাছ টকা কৰি লয় আৰু যদি আপুনি চাৰিচকীয়া বাহন লৈ যায় তেন্তে দুশ টকা কৰি লয় এনেদৰে হৈ গ'ল বস্তুটো তাৰপৰা তাৰপাছত আমি পাঁচটামান বজাত প্ৰায় পাঁচটামান বজাত ঘূৰি আহিলোঁ ঘূৰি আহি বহুত ভাগৰত আছিলোঁ আমি সকলোৱে খাই আহিছিলোঁ হয় হ'লেও অলপ সময় এনেকৈ শিৱসাগৰতে ৰখিলোঁ শিৱসাগৰত এনেকৈ লগৰ এজনৰ ঘৰ আছিল সিহঁতৰ ঘৰতে আমি বাইক চাইক লৈ গ'লোঁ সিহঁতৰ ঘৰত আমি গোটেই ছয়জন গৈ ৰখিলোগে শিৱসাগৰত গৈ তাক গৈ সকলো কথাবোৰ ক'লোঁ কেনেকৈ কি সি মানে মানুহটো বহুত মানে তাৰো যাব মন আছিল তাক খালি এনেকৈ লগ পোৱা নহ'ল সেইটো কাৰণে তাক কোৱা নহ'ল সি কৈছে নেক্সট টাইম গ'লে আমাক কবি মোক কবি বুলি সি এনেকৈ কৈছে আমি কৈছোঁ ঠিক আছে কৈ দিম সি যাম বুলি কৈছে নেক্সট টাইম সি বহুত সি মানে বহুত সোনকালেই আকৌ জানুৱাৰীতে যাওঁ বুলি কৈছে সি কিন্তু আমাৰো ইমান মানে ভাবিছোঁ তাকে কৈছোঁ তাক ভাবিছোঁ ৰ' ক'ম তোক এনেকৈ যদি হয় জানুৱাৰীতে মিলি যায় চব বস্তু তেন্তে আমি জানুৱাৰীতে যাম এনেকৈ ক'লোঁ তাক সি কৈছে অঁ ঠিক আছে বুলি তাৰপা সিহঁতৰ ঘৰতে বহি এনেই কথা পাতিলোঁ আমি সকলোৱে মিলি পাতি তাৰপাছত আকৌ আমি ঘৰৰ ফালে ঘূৰি আহিলোঁ গোটেইকেইটা বাইকত আহি আহি আমি তাৰপিছত চোনপুৰা তেল ডিপুত ৰখিছিলোঁ চোনপুৰা তেল ডিপুত চবেই আকৌ তেল অলপ ভৰালে ভৰাই মেলি আমি শিমলুগুৰি পালোঁহি শিমলুগুৰি পায় শিমলুগুৰি আমাৰ যিজন লগৰ ঘৰ আছিল শিমলুগুৰিত তাৰ ঘৰত সোমালো আমি সোমাই মেলি মাক বাপেকহঁতৰ লগত এনেকৈ অলপ কথা পাতিলোঁ কিবা কিবি সুধিলে এনেকৈ কেনেকুৱা লাগিলে কি কথা আমি কৈছোঁ আৰু আমি সেইবিলাক চব ভাল লাগিলে কৈছোঁ বহুত তেওঁলোকেও শুনি এনেকৈ কৈছে আৰু বহুত ফূৰ্তি কৰিলি চাগে এনেকৈ কৈছে আমাক এ ভাল লাগিল তাত শিমলুগুৰিতো তাৰপিছত শিমলুগুৰিত এনেকৈ গৈ মেলি সকলোৱে তাৰপিছত আকৌ তাক লগৰটো তাক ঘৰত নমাই সি আকৌ ওলাই আহিল আমাৰ লগত শিমলুগুৰিলৈ শিমলুগুৰিত ফুচকা খাই হেনো ফুচকা খাবৰ কাৰণে গোটেইকেইজন আহিলোঁ আহি মেলি চবেই মিলি ফুচকা খালোঁ ফুচকা খাই আকৌ তাত আকৌ আৰু এজন লগৰ লগ পাই গ'লোঁ তেওঁ সিও ফুচকা খাবই আহিছিল গধূলি সময়ত তাকো লগ পালোঁ তাকো ক'লোঁ কথাবিলাক এনেকৈ কেনেকৈ গ'লোঁ আমি কি হ'ল কি কি কৰিলো চব ক'লোঁ সিও শুনি বহুত মানে আচৰিত হৈ গৈছে মানে এনেকৈ পটককৈ তহঁতি প্লেন বনাই এনেকৈ গ'লিগৈ আমাক নক'লি এনেকৈ কৈছে সি কিন্তু আমি তাক কৈছোঁ আৰু এনেকেতো লগ পোৱা নহ'ল সেইটো কাৰণে এনেকৈ গুচি গ'লো পটককৈ ধৰক লগে নাপালোঁ ক'ব কাৰণ এনেকৈ কৈছোঁ এনেকৈ যদি নেক্সট টাইম যাওঁ তেন্তে চিঅ'ৰ ক'ম এনেকৈ ক'লোঁ তাক সি ক'লে অঁ ঠিক আছে যাম বুলি এনেকৈ ক'লে নেক্সট টাইম অঁ তেনেকৈ লগৰবিলাক লগ পায় তাৰপাছত তাৰপৰা আহিলোঁ আমি শিমলুগুৰিৰ পৰা তাৰপাছত সবেই নিজৰ নিজৰ ঘৰৰ ফালে গ'ল এজনৰ ঘৰ আছিলে চৰাইদেউ এজনৰ ঘৰ চোনপুৰা এজনৰ ঘৰৰ চন্তকত এজনৰ ঘৰ শিমলুগুৰিত তেনেকৈ আৰু চোণাৰীত আছিলে এজনৰ ঘৰ তেনেকৈ সকলো এনেকৈ ঘৰলৈ আহিলোঁ ঘৰলৈ আহি মইও ঘৰলৈ আহিলোঁ ঘৰত আহি মাহঁতক ক'লোঁ সেই কথাবিলাক সকলো কেনেকুৱা লাগিল কি কথা মায়েতো শুনি কৈছে বহুত ফূৰ্তি কৰিলি এনেকৈ কিবাকিবি অঁ অঁ হয় বুলি কৈছোঁ এনেকৈ তেনেদৰে আৰু বাইক ৰাইডটো বহুত ভালদৰে গ'ল কিন্তু অলপ চলপ ৰাস্তাত কিবা কিবি হৈছিল অলপ এক্সিডেণ্ট চেক্সিডেণ্ট দেখিছিলোঁ কিন্তু সেইবিলাক এক্সিডেণ্ট মানে যোৰহাটৰ পৰা আমি আহি থাকোঁতে এজন মানুহ এজন চাইকেললৈ গৈ আছিল চাইকেললৈ গৈ থাকোঁতে পাছফালৰ পৰা বাইক চলাই এজন মানে খুব স্পীডত আহিছিল বাইক চলাই ল'ৰা এটা আহি মেলি এনেকৈ পাছফালৰ পৰা এটা খুন্দিয়াই দিলে মানুহজনক মানুহজনে দুখ পাইছে আমি অলপ সহায় কৰিলোঁ মানুহজনক উঠোৱা মেলা কৰোঁতে পানী চানি আনি আমি এনেকৈ দিলোঁহি তাৰপিছত দি মেলি মানুহো তাত বহুত গোট খাই গৈছিলে যিহেতু আৰু বাইক চলোৱাজন খালী চলাই যোৱাজন খালী পলাই গ'ল মানুহজন তাত নৰখিল তেওঁ যিহেতু ভয় খালে চাগে তেওঁ কোনোবাই কিবা ক'ব বুলি সেইকাৰণে তেওঁ বাইক চলোৱা ল'ৰাটো পলাই গুচি গ'ল জেগাৰ পৰা আমি অলপ তেওঁক সহায় কৰি দিলো তুলি মেলি দিলো এনেকৈ তাৰপিছত তেনেকৈ গুচি আহিলো সেইবিলাকো কৈছোঁ ঘৰত ঘৰত শুনি কৈছে এনেকৈ ভালে কৰিলি সহায় কৰিলি এইবিলাক কৈছে অঁ সেইটোৱে আৰু তেতিয়া লাগিল বাইক ৰাইডটো তেনেদৰে